হা আমাৰ খেতিপথাৰৰ শাক পাচলিবোৰ আমি পোনে পোনেতো বজাৰলৈ নিনোৱেই মানে ধৰক আমাৰ ওচৰৰ ল'ৰা কেইজনমান আছে এ সিহঁতে মানে বস্তুবোৰ নি ডাঙৰ বজাৰত বিক্ৰী কৰেগৈ মানে সিহঁত ধৰক সিহঁত থকাৰ কাৰণে আমাৰো লোকচানতো হোৱা নাই এ লাভো হোৱা নাই পিচে কাৰণ আমি বজাৰত গৈ এ মানে দিনটো বহি থাকিব লগা হোৱা নাই আৰু বস্তু পাতিও নিবলৈ আমাৰ তেনেকৈ গাড়ী মটৰো নাই কেতিয়াবা সিহঁতে মানে বজাৰৰ দামতকৈ মানে আমাক বহুত কম পইচাত দিয়ে বস্তুবোৰ লৈ যায় কম পইচাত দি বস্তুবিলাক লৈ যায় আৰু সেইফালৰ পৰা অকণমানো লোকচান নোহোৱাও নহয় তাৰ উপৰিও ধান বিক্ৰী কৰাৰ ক্ষেত্ৰত মধ্যভোগী তেনেকৈ নাই ধানবোৰ আমি নিজেই মানে নিজ এই যে চৰকাৰে নতুনকৈ এতিয়া মানে খুলি দিছে ধান বিক্ৰী কৰা কেন্দ্ৰ যে তাতে আমি ধান বিক্ৰী কৰিব পাৰোঁ আগতে আছিলে আগতে মানে নথকা নহয় আগতে আছিলে বাৰু মধ্যভোগী মানে আমাৰ গাঁৱৰে মানে গোলাখনত ধানবোৰ কম দামতেই মানে লৈছিলে এ এতিয়া আমি তাত বেচিলে মানে এ দাম পাওঁ আৰু